বিশেষকৈ ৰন্ধা বুলি ক'লে বহুতকিটা ব্যঞ্জনৰ কথা আহি পৰে তাত যদি যদিহে মই চাহ ৰান্ধিব খোজো বা চাহ বনাওঁ তেতিয়া মই গেছত হ'লে চচ পেন ব্যৱহাৰ কৰোঁ আৰু কিয়নো চচপেনটোত সহজে ধুবও পাৰি আৰু গেছত সহজেই গৰম হয় আৰু চাহ সোনকালে হয় যদি জুইত মই চাহ ৰান্ধো চাহ বনাওঁ তেতিয়া মই কেট্লি ব্যৱহাৰ কৰোঁ বা ডেক্সি ব্যৱহাৰ কৰোঁ কিয়নো ডেক্সিটো জুইৰ ক্ষেত্ৰত ভাল ব্যৱহাৰযোগ্য কাৰণ জুইত ৰান্ধিলেতো ছাই লাগে ক'লা হোৱা ডেক্সিটো সহজে ধুই দিব পাৰি আৰু যদি মই ভাত ৰান্ধো ভাত মই গেছত ৰান্ধিলে কুকাৰতে ৰান্ধো আৰু বট যদিহে মই জুইত ৰান্ধো বটুৱা ব্যৱহাৰ কৰোঁ আৰু বটুৱাটো মই তলত মাটিৰে লেপ দি লওঁ যাতে ছাইখিনি সহজে ধুই আঁতৰ কৰিব পাৰোঁ আৰু যদিহে শাক বা চব্জি আদিৰ ক্ষেত্ৰত মই গেছত এলুমিনিয়ামৰ কেৰাহী ব্যৱহাৰ কৰোঁ আৰু জুইত ৰান্ধিলে মই লোহাৰ কেৰাহী ব্যৱহাৰ কৰোঁ এলুমিনিয়ামৰ কেৰাহী মই গেছত সহজেই গৰম হয় বা খাদ্যখিনি সহজে সিদ্ধ হয় কিন্তু যদিহে মই জুইত লও তেতিয়া লোহাৰ কেৰাহী এইবাবে লও খাবলৈ সুস্বাদু হয় আৰু আইৰনটো দেহৰ বাবে উপ উপযোগী বুলি মানুহে কোৱা কয় আৰু বৈজ্ঞানিক সন্মত ই আৰু ৰুটি যেতিয়া মই ৰান্ধো তেতিয়া মই গেছৰ ক্ষেত্ৰত তাৱাই ব্যৱহাৰ কৰোঁ আৰু যদিহে মই গেছত ৰান্ধো তেতিয়া তাৱা আৰু যদিহে মই জুইত ৰান্ধো তেতিয়া লোৰ কেৰাহী ব্যৱহাৰ কৰোঁ যি কিয়নো সেইখন পিঠাপনা বনাবলৈও সেইখন ব্যৱহাৰ কৰোঁ কিয়নো বহুত দেৰিলৈকে গৰম হৈ থাকে কম সময়ৰ ভিতৰতে হৈ যায় আৰু কেতিয়াবা মই খৰধৰত কাৰেণ্টৰ কুকাৰ ব্যৱহাৰ কৰোঁ ভাত ৰান্ধিবৰ বাবে খৰধৰ হ'লে কলেজলৈ আৰু লগতে পানী গৰম কৰিবলৈ ইলেক্ট্ৰিক কেট্ল বা কেট্লি ব্যৱহাৰ কৰোঁ কেতিয়াবা আৰু কিয়নো খৰধৰ হ'লে তাত মই আলু বা ডিম দিও বইল কৰিব পাৰোঁ ইলেক্ট্ৰিক কেটলিটো আৰু পায়সৰ ক্ষেত্ৰত যেতিয়া পায়স ৰান্ধো ঘৰত স্পেচিয়েলি তেতিয়া টৌত ব্যৱহাৰ কৰোঁ জুইত জুইত বা গেছত দুইটাতে হ'লেও প্ৰথমতে টৌটো মাটিৰে লেপি লওঁ যাতে কিবা ছাই লাগিলেও আকৌ টৌটো ভালকৈ ধুই ল'ব পাৰোঁ এনেকুৱা ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰিয়েই মই ৰন্ধন কাৰ্য বা ৰন্ধাৰ সময়ত এই বাচন বৰ্তনবোৰ ব্যৱহাৰ কৰোঁ